অঁ হেল্ল' দাদা অঁ হেৰি মাছ হ'ব নেকি বাৰু আপোনাৰ এই ৰূপচন্দা মাছটো হ'ব নেকি ৰূপচন্দাটো হয় বাহু আৰু ৰৌহে আছেনে এই ৰূপচন্দাটো আজিলৈ নাহিব নি বাৰু অঁ মানে কিমান মানে অঁ এতিয়া পোৱাহি নাই ন অঁ বাকী ইকেইটাৰ ৰে'ট কেনেকুৱা ছাগৈ হ'লেও হ'ল আৰু লোকেলটো হ'লে বেছি ভাল পাওঁ দেই চাৰে তিনিশ ন অঁ তাপা অঁ অঁ অঁ চালানিটো চালানিটো কিমানটো চালানিটো অ' ইমান পৰিব ন অঁ সেইটো কথা অঁ এতিয়া ৰূপচন্দাটো আহিলেহে হ'ব এতিয়া ৰূপচন্দাটো কিমান দেৰিকৈ পাবহি গাড়ীখন অঁ অঁ মোক মানে অলপ সৰহকৈ লাগিছিলে এতিয়া দামটো যদি অলপ মিলাই মেলি দিয়ে মোক আপোনাৰ দহ কেজি লাগিছিলে হয় হয় অঁ নাই কাটি মেলি দিব লাগিব অঁ

এডভাঞ্চ দিব লাগিব নে কিমান দিব লাগে এডভাঞ্চটো অঁ পাঁচ কেজি দাম দি দিব লাগিব ন বাৰু দিয়া আপুনি এটা কাম কৰিব আহিলে আপুনি দহ কেজি কাটি থৈ দিব মই আপোনাৰ অলপ দেৰিকৈ গৈ লৈ আহিম তেতিয়া

মই এড্ৰেছটো আপোনাক মই হোৱাটছআপত পঠিয়াই দিম বাৰু অঁ বাৰু দিয়ক বা তেতিয়া